পশুপালনৰ লগত মিলাই পিনি আমি মুগা পালন কৰিব পাৰোঁ যিহেতু বজাৰত মুগা পালনৰ মুগা বস্তুৰ চাহিদা বহুত বেছি তাৰ দাম বহুত সেয়েহে আমি সেই খেতিটোৰ জৰিয়তে আমি উপাৰ্জন কৰি লাভম্বিত হ'ব পাৰোঁ লগতে গাখীৰ আমি গোটাই তাৰপৰা মাখন ঘিউ তাৰপা গাখীৰৰ পৰা তৈয়াৰ কৰা মিঠাই আমি ব্যৱসায় হিচাপে ল'ব পাৰোঁ ব্যৱসায় হিচাপে লৈ অধিক লাভৱান হৈ বজাৰত আমি চাহিদা দিব পাৰোঁ মই সেইবুলিয়েই ভাবোঁ